হয় এইক্ষেত্ৰত এতিয়াও বহুত গাঁৱে ভূঞে বহুত মানে খেলৰ প্ৰতি ইচ্ছা থকা ল'ৰা ছোৱালী এতিয়াও আছে তেওঁলোকক যদি গাঁৱে ভূঞে গৈ তেওঁলোকক উলিয়াই আনিব পাৰি তেতিয়াহ'লে আমাৰ দেশৰ এটা ভাল নামো হ'ব আৰু তেওঁলোকক যদি খৰচ কৰি উলিয়াই আনি কচিং কৰি তেওঁলোকক খেল জগতলৈ লৈ আনে আৰু যদি চৰকাৰে তেওঁলোকৰ লগত খৰচাও কৰে তেতিয়াহ'লে তেনেকুৱা ল'ৰা ছোৱালীৰ পৰা এই দেশৰ বহুত উন্নতিও হ'ব আমাৰ এতিয়া পিচপৰি থকা জেগা হৈও হীমা দাসে কিমানখিনি উন্নতি কৰিলে ঠিক তেনেকুৱা হীমা দাস এইখন পৃথিৱীত বহুত আছে আমি তেওঁলোকক উলিয়াই আনিব লাগিব আৰু চৰকাৰৰ পৰা আমি এই সুবিধাটো যদি পাওঁ তেতিয়াহ'লে আমি খেলৰ জগতত উন্নতি কৰি আৰু আগবাঢ়ি আমাৰ ল'ৰা ছোৱালীবিলাকক উলিয়াই আনিব পাৰিম আৰু এই ল'ৰা ছোৱালীৰ দ্বাৰাই আমাৰ দেশৰ গৌৰৱ আমি কঢ়িয়াই আনিব পাৰিম আৰু আশা থাকিল চৰকাৰেও যাতে তেওঁলোকৰ লগত সহযোগ কৰে তেতিয়া আমাৰ এই ক্ৰীড়া জগতৰ এইখিনিত আগবাঢ়ি যোৱাত সক্ষম হ'ম